মই জানা কালি যোৰহাট টাউনলৈ গৈছিলোঁ টাউনৰ দোকান এখনত বেগ এটা দেখি মোৰ ইমান পচন্দ হ'ল মই বেগটো কিনি লৈ আনিলোঁ ঘৰলৈ আহি যেতিয়া বেগটোত কিতাপ ভৰালোঁ ভৰাই চেইনডাল মাৰিলোঁ তেতিয়া চেইনডাল ছিগি থাকিল আকৌ বেগটো যেতিয়া পিঠিত লৈছোঁ তেতিয়া বেগৰ ফিটাডালো ছিগি থাকিল দোকানীজনে মোক ইমান বেয়া বেগ এটা ব্ৰেণ্ডেড বেগ বুলি দি পঠিয়ালে মোৰ পইচাকেইটা এনেই গ'ল তোমালোকেও সেই দোকানখনৰ পৰা আৰু বেগ নিকিনিবা আৰু দেই